অঁ অঁ কওকচোন অঁ কোৱাচোন

লাড়ু কেনেকৈ বনায় আগে নাৰিকলখিনি ৰুকি ল'ব লাগিব তাৰপিছত চেনিখিনি মিহলি কৰিব লাগিব মিহলি কৰি কেৰাহীত ভাজিব লাগিব ভাজি যেতিয়া গোট মাৰে তেতিয়া লাড়ু আৰু সৰু সৰুকৈ বনালেই হ'ল আৰু পিঠা আগে চাউলখিনি ভিগে থ'ব লাগিব ভিগে থৈ তাৰপিছত খুন্দি আনি ঢেঁকীত খুন্দি আনিব লাগিব খুন্দি আনি নাৰিকলখিনি ভাজি ল'ব লাগিব লৈ অলপ অলপ কৰি এ তাৱাখনত দি বাতি এটাইদি গোল কৰি কৰি কৰি দি আৰু অলপ অলপ তাতে গুড় মিঠৈ আৰু সেই নাৰিকলখিনি মিক্স কৰি তাতে অলপ অলপ দিলেই হ'ল দি কিনে তাতে এখান চামুচেৰে উঠাই বা এখন খন্তিৰে উঠাই দি পেলাই সেনেকৈ বনাব পাৰি পাৰে চুঙা পিঠা চুঙা পিঠা চাউলখিনি ভিগাই পেলাই গুড়ি কৰি পেলাই বাঁহৰ চুঙা আনি তাতে গুড়ি মিক্স কৰি পেলাই অলপ পনীয়া কৰি চুঙাটোত ভৰাই লৈ পেলাই আৰু কলগছ একডাল কি কৰে পাৰি লৈ লৈ পেলাই তাতে চুঙাবিলাক দি দিয়ে দি তাৰপিছত মাৰা তাৰ বা এই যিবিলাক এই খৰি সেনেকৈ তাতে জুই লগাই দিয়ে দি কিনে তাত সেই যেতিয়া গৰম হ'ব সেই তাত তেতিয়া তাৰমানে পিঠাটো যেতিয়া গোট মাৰিব তেতিয়া জুইখিনি পিঠাটো ওলিয়াই কাটি পেলাই খালেই হ'ল তিলৰ লাড়ুটো না আগে তিলখিনি ভিগে লৈ পেলাই তাৰপিছত ভাজি ল'ব লাগে লৈ পেলাই মিঠাই মিঠাই পেলাই পগাই ডলা এখনত ডলাখনত লৈ অঁ অঁ ঠিক আছে